অ হয় কওঁকচোন অ হয় হয় লাগিছে কিবা নিব আছিলে বস্তু

অ কেতিয়ালৈ লাগে বাৰু আপোনাক অ দামটো আপোনাক কিমানটোৰ ভিতৰত লাগিব অ অ হ'ব পাব বাৰু আপোনালোকে আপুনি কেতিয়া আহিব কাইলৈ কিমান টাইমত আহি পাবহি আপুনি ইয়াত অ হ'ব আহি যাব আপুনি আৰু কিবা লাগিব নেকি অ' হ'ব পাব আপুনি আহিব বাৰু এঘাৰটামান বজাত পোৱাকৈ অ' হ'ব ৰাখিছোঁ অ পাব পাব অ অ হ'ব লৈ আহিব তাইক লগত লৈ আহিব